এজন প্ৰিয় লেখক আছে নেকি বুলি ক'লে তেনেকৈ নিৰ্দিষ্ট নাই সকলোৰে ভাল লাগে ভবেন্দ্ৰনাথ শইকীয়াৰো ভাল লাগে হোমেন বৰগোহাঁই হিন্দীৰ প্ৰেমচন্দৰ তেনেকৈ বহুতেই ভাল লাগে আৰু যেনেকে প্ৰেমচন্দৰ সেৱা সদন গ'দান ৰংভূমি কৰ্মভূমি আৰু তেওঁৰ লিখনিবোৰ মোৰ প্ৰেমচন্দৰ লিখনিবোৰ এইকাৰণেই ভাল লাগে তেওঁ কৃষকবিলাকৰ বিষয়ে বেছিকৈ লিখিছিল আৰু সমাজৰ যিবোৰ নিৰ্যাতনত ভোগে যিবোৰ কৰ আদায় দিব নোৱাৰে কৃষকবিলাকৰ বিষয়ে বেছিকৈ লিখিছিলে আৰু সমাজৰ সে ই দুখীয়া শ্ৰেণীৰ লোকৰ বিষয়ে সমাজত দাঙি ধৰিছিলে আৰু এজন ব্যক্তি হিচাপে মোৰ তেওঁকেই ভাল লাগে আৰু তেওঁৰ লিখনিবিলাকত গাঁৱলীয়াৰ প্ৰতিচ্ছবি দেখা যায় যিবোৰে গাঁৱৰ তল শ্ৰেণীৰ মানুহৰ বিষয়ে বেছিকৈ দেখুৱায়